আমাৰ সমাজত কিছুমান প্ৰশিক্ষণ হৈ থাকে যেনে ধৰি লওক বিহুনৃত্য বিহুগীত আৰু আমি যদিও বয়সস্থ তথাপিতো নামঘৰত আমি ভাদমাহত নাম গাওঁ দিহানাম তাত আমাৰ বোৱাৰী জীয়াৰীসকলে আমাক সহায় কৰে তেওঁলোকক আমি মানে শিকোৱা নিচিনাই হৈছে কাৰণ আমাৰ পুৰণা সেইবিলাক প্ৰায় হেৰাই গৈছে গতিকে আমি আকৌ নৱপ্ৰজন্মক মানে উলিয়াই আনিছোঁ এইবিলাক বৰগীত চৰগীত ইত্যাদি খোল বাদন পেঁপা বাদন বা এনেকৈ ভোৰতাল বজোৱা এইবিলাক আমাৰ গাঁৱৰ নামঘৰবিলাকত আমি সপ্তাহত প্ৰায় মানে দুদিনমান কৰা মানে এটা বিশেষ হেৰি লৈছোঁ পদক্ষেপ লৈছোঁ আৰু সেইধৰণে আমি চলাই আছোঁ আমাৰ লগত আও সকলোৱে মানে সহযোগ কৰা কাৰণে আৰু কণ কণ ল'ৰা ছোৱালীসকলক আমাৰ সত্ৰীয়া নৃত্য শিকোৱা হৈছে বা কৃষ্ণ নৃত্য শিকোৱা হৈছে এনেকৈ সেইবিলাক চলি থাকে আৰু ভোৰতালো বজাবলৈ শিকিছে কোনো কোনোৱে আৰু আমাৰ এতিয়া বৰ্তমান ডেকাচাম যুৱসমাজক মানে আমাৰ ভাগৱত পাঠৰ প্ৰশিক্ষণো কৰ্মশালা মাজেো সময়ে আমাৰ পতা হৈছে এতিয়া বৰ্তমান আমাৰ তাত নামা আমাৰ মানে নামাচাৰ্য প্ৰশিক্ষণো মানে কৰ্মশালা এতিয়া পাতিছে এই চলি আছে বৰ্তমান আৰু আমাৰ ভাগৱত অনুষ্ঠান হৈ থাকে প্ৰতি হেৰিয়াতে গতিকেলৈ আমি পুৰণা বস্তুখিনি মানে উলিয়াই অনাত আকৌ যথেষ্ট মানে আমি লাগিছোঁ বুলি ক'ব লাগিব যদিও ইমানখিনিয়ে